এইটো যে মৰাণ হেৰি ছুপাৰ কাউণ্টত লাগিছেনে বাৰু নম্বৰটো অঁ মই যে গুৱাহাটীলৈ যাবলৈ টিকেট পাম নেকি বাৰু মোক যে নাইট চুপাৰে লাগিছিলে অঁ মৰা ম মৰাণ অঁ মৰাণ নতুন নগৰৰ পৰা উঠিম অঁ অঁ তাৰপিছত

এতিয়া তাৰমানে কিমানমান হৈ আছে চুপাৰৰ দামটো হেৰি মৰা মৰাণৰ পৰা গুৱাহাটীলৈ

অঁ হেৰি অঁ অঁ হেৰিয়তে হ'ব অঁ অঁ অঁ অঁ অঁ তেনেকেই হেৰি হ'ব বাৰু শ্লিপাৰ নালাগে মানে হেৰি দুজন যাম বুলি ভাবিছোঁ অঁ পৰহিলৈ কাৰণে লাগিছিলে

অঁ মই ল'ৰাটোকে অঁ মই ল'ৰাটোকে পঠাই দিম অঁ হ'ব আপুনি এইটো নম্বৰতে আপোনাক লগ পামনে অঁ হ'ব অঁ হ'ব ঠিক আছে